অঁ অঁ হেৰি পাম ন' আপোনাৰ তাত গ'লে মানে অঁ অঁ এতিয়া মই কেতিয়া মানে যাম বাৰু হয় নেকি অঁ অঁ ঠিক আছে বাৰু হেৰি আপুনি গোটেইখিনি ওলাই ৰাখি থ'ব মই গৈ লৈ ল'মগৈ আপোনাৰ পৰা আপোনাৰ হেৰি দোকানতে পাম